হেল্ল' অঁ হয় ভালে ভালেই তোমাৰ খেতি এইবাৰ বৰ ভাল নহয় অঁ পানী সেইটো হেৰি কি অঁ পানীৰ ব্যৱস্থাটো নাই সেইকাৰণে এইবাৰ বেয়া হ'ল নাই হোৱা নাই হোৱা তোমালোকৰ অঁ অঁ

অঁ অঁ তাকে এইবাৰ কি অঁ অঁ এইবাৰ কি কি কৰিছিলা ধান খেতি আমাৰ হেৰি বৰা তাৰ পিছত জহা এনেকৈ বৰ ঠিক নাই হোৱা পানীৰ কাৰণে অঁ অঁ অঁ অঁ নাই সুবিধা বা অঁ অঁ অঁ কৰা নাই সেইটো এতিয়া গম নাপাম নহয় ক'লে অঁ অঁ ক'লে ভালেই আছিলে চবৰে তেতিয়া অঁ অঁ সুবিধা আপুনি কথা পাতি থকা ব্যক্তি সুবিধা হ'লহেঁতেন তেতিয়া অঁ সমস্যায়ে খেতিৰ অঁ বানপানীয়ে ধান খেতি বেয়া কৰে এইবাৰ আমাৰো বেয়া কৰিলে আকৌ দুই তিনি বিঘামান ডুবিলে অঁ অঁ খেতি বেয়া এবাৰ সেইটো কাৰণে অঁ অঁ অঁ আকৌ ৰুলে তেতিয়া ওলালে হ'ব আৰু কিবা এটা নহ'লে নহ'ব

চৰাইদেউত অঁ অঁ অঁ অঁ অঁ অঁ

কি দিগদাৰ দিয়ে আকৌ বানে যথেষ্ট

তাকে

অঁ অঁ অঁ সেইটো হ'লেহে হ'ব পতা হোৱা নাই তেনেকৈ অঁ অঁ

অঁ অঁ পাতিলে জনাম অঁ সেইটোৱে বস্তু অঁ অঁ অঁ অঁ অঁ অঁ তেতিয়াহে হ'ব

এইবাৰ এইবাৰ আকৌ এইবাৰ জহাই বেছি কৰিব লাগিব অঁ অঁ বৰাটো থাকিবই যেনিবা বৰা আকৌ বিহুত লাগে যে অঁ পানীটোৱে বেছি দিগদাৰ

খৰাং এনেকুৱাত এইটো দিগদাৰ দিয়ে বতৰে বৰষুণে

অঁ অঁ সেইটো অঁ সেইটো সেইটো ব্যৱস্থা কৰিলেও ভাল হ'ব যেনিবা নিদি তেনেকৈ হয় অঁ অঁ নিজে ব্যৱস্থা কৰি ল'ব লাগিব অঁ অঁ ল'ব লাগিব অঁ ল'ব লাগিব নহ'লেচোন এইবাৰ বেয়া হ'ব অঁ অঁ সেইটোতো হয় মূল অঁ অঁ কিবা এটা হ'লেও থাকিবতো তেতিয়া

অঁ অঁ অঁ অঁ দিব লগা হৈছে আৰু হৈছে বাৰু সমস্যাটো আছে অঁ আছে নৈখনৰপৰা অলপ হেৰি সুবিধাও হয় যেনিবা নোহোৱা নহয় অঁ অঁ তেনেকুৱা অঁ অঁ

অঁ অঁ অঁ অঁ পানী কাৰণে সমস্যা বেছি বাৰু আমাৰ নৈখন হৈছে দেখি ইমান সমস্যা নাই যেনিবা অঁ অঁ অঁ বেলেগ বেলেগ যেনিবা চব্জি খেতি কৰিব পৰা যায় অঁ তাত অঁ ধানৰ কাৰণে প্ৰব্লেম অঁ বাকী খেতি নৈ কিনাৰত ভালেই হয় অঁ অঁ বাকী নৈ কিনাত ভালেই হয় যেনিবা চব্জি খেতি পাচলি খেতি এইটো অঁ তেনেকুৱা হৈছে এতিয়া সমস্যা এতিয়া সেই অঁ অলপ বহাব লাগিব নহয় পানীৰ কাৰণে অকণমান সমস্যা হৈছে ধান হেৰিটো বেছি পোৱা নাই ন ধানটো তেতিয়া আমাৰ অঁ কৰোঁ অলপ তো সেইটো কাৰণে আৰু বঢ়াব লাগিব অঁ সমস্যা হয়তো অঁ নিজে কৰা আকৌ দিব লাগিব সমানেই অঁ আধি কৰিলে অলপ অঁ দিগদাৰ হয় নিজৰ বেছি পইছাটো খৰচ হয়তো তাত তেতিয়া লাভটো কম থাকিব তেতিয়া থাকে আৰু অঁ অঁ অঁ অঁ

বৰষুণটোৰ কাৰণে বতৰে বিধি পথালি বাৰুকৈ দিয়ে আৰু এইটো ঠিক হ'লেহে হ'ব বতৰে নহ'লেটো অঁ এটি অঁ সেইটো পৰা যায় অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেই অঁ সেই নল অঁ অঁ অঁ তেনেকৈ খান্দিলে সুবিধা নহয় নহয় তেনেকৈ খান্দিলে বাৰু ভালেই হ'ব অঁ খন্দোৱাই অঁ সেইটোৱে কৰিব লাগে তেতিয়া ভাল হ'ব চবৰে সুবিধাটো হ'ব পানীৰ কাৰণে অঁ সমস্যাটো ইমান কমিব আৰু তেতিয়া ইমান অঁ অঁ কিনাৰেদি

অঁ অঁ আমাৰ এই চাইডেদি খান্দি দিলে হৈ যাব তেতিয়া অঁ অঁ সেই তেনেকৈ খান্দি পিনে ব্যৱস্থাটো কৰিব লাগিব অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ তেতিয়া খুলি দিব আৰু সুবিধা হ'ব তেতিয়া পানীটো পালে অঁ সুবিধা হ'ব কৰিলে তেতিয়া অঁ অঁ সেইটো লগ হৈ অঁ অঁ লগ হৈ আলোচনা কৰিলে ভাল হয় আৰু চবেই কোনে কি বা কয় উপদেশ দিয়ে নেকি অঁ অঁ এতিয়া চবেই অঁ অঁ অঁ চব অঁ অঁ তেতিয়া আলোচনা কৰি চবেই মিলি কোনে কি কয় কোনে কি উপদেশ দিয়ে আৰু অঁ অঁ তেতিয়া অঁ সেই অঁ অঁ অঁ ঠিক আছে হৈ যাব অঁ কামটো হ'লে হৈছে অঁ অঁ মই অঁ তেনেকৈ হ'লে অঁ আহিলে ৰক্ষা নাই নহ'লে আকৌ খেতি বেয়া হ'ব তেতিয়া আগবাঢ়ি সেয়া মিলি তেতিয়াহ'লে এদিন আলোচনা কৰিব লাগে চবেই চবকে ক'ম তেতিয়া চবেই আলোচনাটো কৰিলে ভাল হ'ব আৰু কোনে কি কয় বা কেনেকৈ কৰা যাব কৰিলে চবেই অঁ তেনেকৈ কৰিব অঁ অঁ অঁ তেনেকৈ সেইভাগেই কৰিলে ভাল হ'ব এদিন আলোচনা অঁ এদিন চবকে মই ওচৰৰ কেইজনক খবৰ দিম আৰু খবৰ দি দিম তাৰ পাছত তুমিও সেইফালে তোমালোকৰ সেইফালে জনাবা খবৰ দি অঁ অঁ অঁ অঁ কওক হ'ব দিয়া আজিলে অঁ অঁ